আমাৰ এটা আত্মসহায়ক গোট আছে লগৰ কেইবাজনো মিলি এটা গোট তৈয়াৰ কৰি লৈছোঁ এই গোটটোৰ পৰা আমাৰ লাভ এইটো কাৰণেই হয় যে আমি একেলগে কাম কিছুমান কৰিলে আমি চৰকাৰৰ পৰা বহুত কিছুমান আঁচনি পাওঁ সেই আঁচনিৰ সহায়ত আমি বহুত কিছুমান খেতি ৰূপায়ন কৰোঁ যেনে বাৰিষা আমি হাল বাই খেতি কৰি ধান উপাৰ্জন কৰোঁ তাৰপৰা সেই ধান আমি বজাৰত বিক্ৰী কৰোঁ বিক্ৰী কৰাৰ পিছত আমি আকৌ সেই খৰালি আকৌ তাত মাহ সৰিয়হ তিল ইত্যাদিৰ খেতি কৰোঁ এইবোৰৰ পৰা আমাৰ ধুনীয়া এটা উপাৰ্জন হয় আমি একেলগে এটা গোট তৈয়াৰ কৰি লোৱাৰ বাবত আমি চৰকাৰৰ পৰা সাহাৰ্য্যও পাইছোঁ তাৰপৰা আমি কিছুমান সাহাৰ্য্য এনেধৰণৰ পাইছোঁ যেনে চৰকাৰৰ ফালৰ পৰা পাৱাৰ টিলাৰ পাইছোঁ এই ক্ষেত্ৰত আমাৰ খেতি কৰিবলৈ বহুত সুবিধা হৈছে আমি একেলগে যিখিনি কাম কৰোঁ আলোচনাৰ মাধ্যমেৰে কৰোঁ অকল এজনৰ কাৰণেই সকলোখিনি হৈ নুঠে গতিকে আমি সকলোৱে একে হাতে হাত মিলাই বিভিন্ন ধৰণৰ আমি খেতি সম্পৰ্কে কাৰ্যসূচী লওঁ নেমু বাগান লগাইছোঁ নেমু বাগানত নেমুৰ পৰা আমাৰ ভালেমান লাভ হয় তাৰপিছত নতুনকৈ আমি আহু খেতি কৰিছোঁ আহু খেতিৰ পৰাও ধুনীয়া লাভ হৈছে আমাৰ তাৰপিছত আমি বিভিন্ন ধৰণৰ ফল মূলৰ উদ্যান আমি ৰাইজৰ মাটি অনুদান হিচাপে লৈ এনেধৰণে আমি বহুতখিনি কাম কৰিছোঁ চৰকাৰৰ ফালৰ পৰাও আমি বহুতখিনি সুবিধা পাইছোঁ আৰু আমি সেই সুবিধাখিনি লৈ আমি ভালেমান টকা উপাৰ্জন কৰিছোঁ পইচাখিনি আমি বেংকত থৈ বেংকৰ পৰাও আমি কিছুমান লোন পাইছোঁ সেই লোন লৈ আমি বহুত অত্যাধুনিক আধুনিক সা সৰঞ্জাম আমি কিনিব পাৰিছোঁ যিবোৰে আমাৰ শস্য উৎপাদনত বহুতখিনি সহায় কৰে যেনে পোক মৰা দৰবৰ মেচিন টেণ্ট ইত্যাদিবোৰ ইত্যাদিবোৰ আৰু আজিলৈকে আমি যিমানখিনি কাম কৰিছোঁ আমি একগোট হৈ কৰিছোঁ আৰু আমাৰ গোটটোৰ মাজত কেতিয়াও মতভেদ হোৱা নাই সকলো সিদ্ধান্ত আমি একেলগে আলোচনা মীমাংসাৰ মাধ্যমেৰেহে লওঁ